শিশুসকলে ছবি অঁকা অথবা পেইণ্টিঙৰ দৰে কলাসমূহ আৰম্ভ কৰাৰ উপযুক্ত বয়স বুলি ক'বলৈ লাগিলে এনেকুৱা কোনো বয়স নাই কাৰণ শিকাৰতো কোনো বয়স নাথাকে গতিকে এই ডাঙৰ হৈও শিকিব পাৰি ডাঙৰ বয়সতো শিকিব পাৰি কিন্তু যদি সৰুতে শিকোৱা হয় ধৰি লওক তিনি চাৰি বছৰৰ পৰা যদি এইবিলাকৰ প্ৰশিক্ষণ দিয়া হয় তেনেহ'ল তেনেহ'লে শিশুটোৰ যিটো গুণগত দিশ কলা কলাগত দিশ গুণগত দিশ সেইটো বেছি পৰিমাণে প্ৰস্ফুতিত হয় বুলি যেন মোৰ বোধ হয় গতিকে মোৰ বোধেৰে সৰু ল'ৰা ছোৱালীক সৰুতে শিকাব লাগে তিনি চাৰি বছৰ বয়সতেই এইবিলাক কলাৰ প্ৰশিক্ষণ দিয়াতো উচিত